হেল্ল' এই নিতুল এই ক'ৰবাত ফুৰিবলৈ যাব লাগিছিলে নহয় আছোঁ আছোঁ অঁ এই কিবা মিউজিয়াম এটাৰ নাম শুনিছোঁ ৰবিনচ মিউজিয়াম বুলি খবৰ খাতি লোৱাচোন কোনফালেনো কিমান দূৰ কি কথা ফুৰিবলৈ যাওঁ আকৌ নোযোৱা নেকি ঘৰতে সোমাই থাকিবা নেকি অঁ অঁ নেযায় নোযোৱা জেগালৈ যাব লাগে ল'ৰা ছোৱালীকো দেখুৱাওগৈ উলিওৱা ঐ ভাড়া এটা ঠিক কৰা ময়ো কোনফালে আছে ইমান সঠিককৈ ক'ব নোৱাৰোঁ গুৱাহাটী ফালেই নেকি তুমি খবৰ খাতি ল'বা খালি মই নামটোহে শুনি আছোঁ তাৰমানে পাই যাবা আজিকালি ম'বাইলৰ যুগ কোন কোন যাব মানে আকৌ আৰু আমাৰ লগৰ চিনাকি যাকে তাকে সুধিম আৰু অকণমান জোখৰ গাড়ী এখন লৈ যাম আৰু ফুৰি আহিমগৈ ভাল লাগিব ন অঁ ফুৰিব যাব লাগে তোমাৰো গাৰ্লফ্ৰেণ্ড লৈ ল'বা

এইকেইদিনত বহুত গৰম হৈ আছে ন অঁ আৰু অলপ লাষ্টলৈ আৰু আগষ্টৰ লাষ্ট আগষ্টৰ লাষ্টলৈ একদম ঠাণ্ডাতো বেয়া হ'ব

ভাল হ'ব এনেই লগ ধৰিবা লগৰ চগৰ তোমাৰো সুধিবা কাৰোবাক অঁ অঁ গোটাই লওঁ সৰহ হ'লেহে গৈ ভাল লাগিব ঠিক আছে এদিন লগ পাই পেলাই পাতিম কথা সেইটো কথা দেই

লগ কৰিম অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিয়া অঁ অঁ অঁ হ'ব